হেল্ল' হেল্ল' অঁ অঁ আছোঁ বাইদেউ অঁ কাপোৰটো বিভিন্ন ধৰণৰ কোৱালিটি আছে আপোনাৰ নুনিপাট আছে এ চি কটন আছে তাৰপাছত মাজ চাইজৰ আছে আৰু ঘৰত বোৱা কাপোৰ লাগিলে আপোনাৰ আছে এভেইলেবল আৰু আপোনাৰ ব্লাউজৰ অঁ অঁ অঁ অঁ সেইবিলাক সেইবিলাকৰ প্ৰাইজ আপোনাৰ কুৱালিটি লৈ হ'ব বেছি ফুল থকা বিলাকত বেছি দাম হ'ব আৰু আপোনাৰ কম ফুল থকা বিলাকত কম দাম হ'ব এতিয়া আপোনাক কি কোনটো

অঁ আছে আপোনাক যিটো লাগে বিয়াৰ কাৰণে সকলোবোৰ সকলোবিলাক কাপোৰেই পাব আপুনি আমাৰ দোকানত অঁ অঁ ডাঙৰ ফুলৰো পাব আপুনি সৰু ফুলৰো পাব বিয়াৰ কাৰণে সকলোখিনিয়ে পাব অঁ অঁ অঁ সেইটো পাব আপুনি বিয়াৰ কাৰণে যিমানখিনি লাগে গোটেইখিনিয়ে পাব আপুনি মোৰ দোকানত এতিয়া দোকানতে আছোঁ মই আপুনি আহিব নেকি অঁ অঁ হ'ব দিয়া অঁ হ'ব আপুনি যেতিয়াই আহে তেতিয়া ফোন কৰি দিব মই কেতিয়াবা দোকানত নাথাকোঁ ন কৰি দিব আৰু প্ৰাইজবিলাক সকলোৰে বেলেগ বেলেগ আছে আৰু আপুনি চাই ল'ব আৰু যেতিয়া অঁ অঁ হ'ব দিয়ক অঁ আৰু যদি আপুনি বিয়াৰ কাৰণে বেছিকৈ কাপোৰ ল'ব বিচাৰে তেতিয়া অলপ কম দামতে পাব আমাৰ দোকানত বেলেগতকৈ আপুনি বেলেগ দোকানত পাঞ্জাৱী কুৰ্টাটো আমাৰ দোকানত বিক্ৰী নাই কিন্তু কাষতে এখন দোকান আছে তাত সুধি সুধিলে পাব আৰু অঁ আহি অঁ অঁ অঁ অঁ পাব পাব আপুনি

অঁ অঁ হ'ব দিয়ক অঁ আপুনি যেতিয়া আহে আহাৰ আগত মোক এবাৰ ফোন কৰি দিব